মই টেপৰ পানী নাপাওঁ আমাৰ ইয়াত এতিয়ালৈকে সেইটো সুবিধা দিয়া নাই চৰকাৰে ওচৰ ওচৰ গাঁওবিলাকত দিছে সুবিধা দেখিছোঁ কিন্তু আমাৰ গাঁৱলৈকে এতিয়ালৈকে অহা নাই টেপৰ পানীৰ সুবিধাটো সেইটো কাৰণে দিলে সুবিধা হয় বাৰু কেতিয়াবা সকাম হ'লে বা ঘৰত বিয়া হ'লে টিউবৱেলত এটাই টিউবেল আছে সেইটো কাৰণে মানুহ কেতিয়াবা বেছি হয় বিয়া সকাম হ'লে তাত পানী ল'ব কাৰণেও অসুবিধা হয় মানুহ বেছি হয় হোৱাৰ কাৰণে তাৰপিছত যদি টেপ থকা হ'লে তাতো কাপোৰ ধুব পাৰিলোঁ হ'লে বাচন ধুব পাৰিলোঁ হ'লে নতুবা গা ধুব পাৰিলোঁ হ'লে টেপ দিয়া হ'লে ব্যৱহাৰ কৰিলোঁ হ'লে সেইটোৱে আৰু ভালদৰে ব্যৱহাৰ কৰিলোঁ হ'লে কেতিয়াবা কেতিয়াবা টেপৰ পানী ব্যৱহাৰ কৰোঁ কৰিবলৈও মন যায় যদি সেইটো চৰকাৰে আমাৰ ইয়াত গাঁৱত সুবিধা দিয়ে সেইটো ব্যৱহাৰ কৰিম বুলি ভাবোঁ তাৰপিছত এতিয়া অসুবিধা হ'লেও তেনেকৈ আছোঁ বাৰু যিহেতু টেপ এতিয়ালৈকে পোৱা নাই কাৰণে